হেল্ল' এইটো বাৰু ফ্লিপকাৰ্ট কাষ্টমাৰ কেয়াৰত লাগিছেনে অঁ মই এগৰাকী ফ্লিপকাৰ্টৰ নিয়মীয়া কাষ্টমাৰে কৈছিলোঁ অঁ মোৰ নাম সাগৰীকা দত্ত মই এটা কথাৰ বাবে আপোনালৈ ফোন কৰিছোঁ অঁ মই বোট মডেলৰ হেডফোনডালৰ বিষয়ে জানিব বিচাৰিছিলোঁ অঁ আপুনি ব'ট মডেলৰ হেডফোনডাল এতিয়া ষ্টকত আছেনে চাব পাৰিব নেকি মই চাইছিলোঁ কিন্তু ভালদৰে নিশ্চিত হ'ব পৰা নাই সেইবাবে আপোনালৈ সহায় বিচাৰি ফোন কৰিলোঁ অঁ ষ্টকত নাই নি এতিয়া অঁ তেন্তে মই অৰ্ডাৰ দিব নোৱাৰিম চাগে ন অঁ হ'ব পাৰে অঁ মই যদি অৰ্ডাৰ দিওঁ এতিয়া তেতিয়া কেতিয়ালৈ আহিব বাৰু হয় নেকি পাঁচ দিন মানে পিছতে আহিব ন অঁ ঠিক আছে তেন্তে মই পিছতে অৰ্ডাৰ কৰিম আৰু অঁ তেতিয়াহ'লে ৰাখিছোঁ এতিয়া ধন্যবাদ আপুনি এনেদৰে বুজা কৰা বাবে হ'ব ৰাখিছোঁ এতিয়া